হেল্ল'

অঁ এই আজি নামঘৰত এই বৰসবাহ আছে নহয় তোমালোকে যাবা নি যাবা মানে

মই অকলে যাম বুলিয়েই ভাবিছোঁ ইহঁতি গ'লেও পাছত যাব সেৱা কৰিবৰ সময়ত মই অকলেই যাম বুলিয়ে ভাবিছোঁ নাই তোমালোকৰ ঘৰৰ আগেদিয়েই যাম এইটো ৰাস্তা বেয়া বেছি বোকা যে ভাওনা চাম বুলি ভাবিছোঁ চাম অঁ লৈ যাম বাৰু হেৰি নহয়